বাগিচাকৰণ মোৰ প্ৰিয় হবি মই প্ৰায়ে আজৰি সময়ত মোৰ ঘৰৰ সন্মুখত থকা ফুল আৰু ফল মূলৰ গছবোৰৰ যত্ন লওঁ এই কাৰ্যটো কৰি মোৰ হবি হিচাপে নিৰ্বাচন কৰি লোৱাৰ ফলত মই যথেষ্ট লাভৱান হৈছোঁ এই বিষয়ে মই গছ গছনি যত্ন আৰু প্ৰতিপালনৰ বিষয়ে নানা কথা জানিব পাৰিছোঁ প্ৰয়োজনৰ খাতিৰত মই বিভিন্ন কিতাপৰ সহায় লৈছোঁ মোৰ বাগিচাৰ উৎপাদিত ফুলবোৰ মই প্ৰয়োজনীয় সময়ত স্থানীয় বজাৰত ফুল বিক্ৰেতা এজনক যোগান ধৰোঁ এইবোৰৰ ভিতৰত হাইব্ৰীড নাৰ্জী ৰজনীগন্ধা জাৰবেৰা গ্লেডিঅ'লাছ অন্যতম তেওঁ মোৰ পৰা কম মূল্যত ফুলবোৰ কিনি বিভিন্ন উপলক্ষ্য যেনে বিয়া জন্মদিন পূজা আদিত যোগান ধৰি তেওঁ পৰিয়ালটো পোহপাল দিয়ে এই কাম কৰি ফুল বিক্ৰেতাজন আৰু মই আমি দুইজনেই সুখী কাৰণ আমি জনসাধাৰণৰ ফুলৰ চাহিদা পূৰণ কৰিব পাৰিছোঁ লগতে ফুল বিক্ৰেতাজনে এই কাম কৰি পৰিয়ালটো পোহপাল দিবলৈ সক্ষম হৈছে ইফালে মোৰ বাগিচাৰ সৰহকৈ থকা ফুলৰ পুলিবোৰ মই ওচৰ চুবুৰীয়া স্থানীয় যুৱক সংঘৰ কাৰ্যালয় চৰকাৰী কাৰ্যালয় বিদ্যালয় মহাবিদ্যালয় উদ্যান আদিত ৰোপন কৰিবলৈ যোগান ধৰোঁ মোৰ বাগিচাত উৎপাদিত ফল মূলবোৰ মই মোৰ মাৰ সহায়ত ঘৰতে জাম জেলি আচাৰ প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰোঁ এইবোৰ কৰাৰ বাদেও অতিৰিক্ত ফল মূলবোৰ ওচৰ চুবুৰীয়া আত্মীয় স্বজনৰ ঘৰতো মাজে সময় বিলাই দিওঁ